শিক্ষাটো হৈছে অতিকৈ দৰকাৰী বস্তু এই শিক্ষাৰ কাৰণে চৰকাৰে বহুত চেষ্টা কৰি আছে গাঁৱে গাঁৱে শিক্ষাৰ কাৰণে স্কুল পাতি দিছে আৰু আৰু হাইস্কুল পাতিছে আৰু নগৰ অঞ্চলত কলেজ পাতিছে কলেজ পাতি শিক্ষাৰ কাৰণে চৰকাৰে বহুত কৰিছে আৰু আৰু সৰু ল'ৰা ছোৱালী শিকোৱাৰ কাৰণে গাঁৱৰ মাজে মাজে অংগনাবাদী কেন্দ্ৰ গঢ়ি তুলিছে আৰু স্বাস্থ্যসেৱাৰ কাৰণে চৰকাৰে বহুত চেষ্টা কৰি আছে কাৰণ গাঁৱে ভূঞেও স্বাস্থ্যকেন্দ্ৰ পাতিছে কাৰণ নগৰতো স্বাস্থ্যকেন্দ্ৰ আছে আৰু ওদালগুৰি চহৰত দুইশখন বিছনাযুক্ত এখন স্বাস্থ্যকেন্দ্ৰ পাতিছে তাৰপৰা গাঁৱৰ মানুহখিনি যথেষ্ট উপকৃত হৈছে আৰু কিছুমান অতিকৈ জৰুৰী চিকিৎসাৰ কাৰণে গাঁৱৰপৰা ওদালগুৰিৰ সেই দুইশখন বিছনযুক্ত স্বাস্থ্যকেন্দ্ৰলৈ আহি তাত তেওঁলোকে অলপ সুবিধা পাইছে আৰু তাত ডক্তৰ নাৰ্ছবিলাকে বহুত কষ্ট কৰি ৰোগীবিলাকক চোৱা চিতা কৰি সকলো প্ৰকাৰৰ সহায় আগবঢ়ায় আৰু এই প্ৰত্যেকক চৰকাৰৰপৰা বিনা পইচাই ঔষধ পাতি প্ৰদান কৰে সকলো পৰীক্ষাবিলাক বিনা পইচায়েই কৰি ৰাইজক উপভোগ উপকাৰ কৰি আছে গতিকে স্বাস্থ্যসেৱা ক্ষেত্ৰত চৰকাৰে নানা ধৰণৰ আঁচনি তৈয়া কৰি ৰাইজক উপকৃত কৰি আহিছে অৰ্থনীতি অৰ্থনীতি অৰ্থনীতিৰ বিষয়তো চৰকাৰে বিভিন্ন কাৰণে চেষ্টা কৰি আছে যাতে মানুহবিলাকৰ অৰ্থনীতি অৰ্থনৈতিক উন্নতি হয় তাৰ কাৰণে চৰকাৰে নানা ধৰণে চেষ্টা কৰি আছে ল'ৰা ছোৱালীক বিনা পইচাই কোনো অসুবিধা নোহোৱাকৈ শিক্ষাৰ ভিত্তিত চাকৰি দি তেওঁলোকৰ অৰ্থনৈতিক এই দিশত সহায় কৰিছে আৰু যিবিলাকে চাকৰি পোৱা নাই নিবনুৱা যিবিলাক নিবনুৱা আছে সেই নিবনুৱাবিলাকক চৰকাৰে চৰকাৰী অনুদান দি তেওঁলোকক বিভিন্ন ধৰণে সহায় কৰিছে সেই সেই চৰকাৰী অনুদানৰপৰা তেওঁলোকে চৰকাৰী তৰকাৰী কাম কৰি চৰকাৰক কিছু টকা ফিৰাই দি বাকী টকাখিনি তেওঁলোকে ব্যৱহাৰ কৰি ঘৰখন চলাই আছে গতিকে এইবিলাক স্কীমৰ কাৰণে চৰকাৰে নিবনুৱাক বহুত সহায় কৰিছে আৰু কিছুমানক চাকৰি দি সহায় কৰিছে কিছুমানক উদ্যোগ পাতিবলৈ লোন দিছে আৰু সেই উদ্যোগ কিছুমানক হাঁহ কুকুৰা গাহৰি পাম গাহৰি পালন কৰিবলৈ কিছুমানক ছাগলী পালন কৰিবলৈ কিছুমানক হাঁহ কুকুৰা পালন কৰিবলৈ কিছুমানক খেতি কৰিবলৈ সকলোকে মানে সহায় কৰি চৰকাৰী চৰকাৰী এই মানুহবিলাকক অৰ্থনৈতিক উন্নতি কৰাৰ কাৰণে চেষ্টা কৰি আছে আৰু তাৰ ফলত চৰকাৰো ফলবতী হৈছে আৰু মানুহখিনিও উপকৃত হৈছে গতিকে চৰকাৰে এনেকৈ যদি ৰাইজৰ কাৰণে ভাল কাম শিক্ষাৰ ক্ষেত্ৰতে হওক স্বাস্থ্য স্বাস্থ্যৰ ক্ষেত্ৰতে হওক অৰ্থনীতিৰ ক্ষেত্ৰতো হওক যিবিলাক আঁচনি কৰি ৰাইজক সহায় কৰি আছে তাৰপৰা ৰাইজখিনি সম্পূৰ্ণৰূপে উপকৃত হৈ অৰ্থনৈতিক হিচাপে টনকিয়াক হৈ উঠিছে গতিকে তেওঁলোকে সেইকাৰণে এই চৰকাৰখনক সকলো ফালৰেপৰা উপকৃত কৰা বুলি চৰকাৰক সকলোৱে ভাল পোৱা হৈছে আৰু এই চৰকাৰখনক ভৱিষ্যতেও যাতে এনেকৈ চলি থাকে আৰু ৰাইজৰপৰা সেই চৰকাৰখনে সম্পূৰ্ণ সহায় সহযোগিতা কাম কৰি সহায় সহযোগ পাবলৈ সক্ষম হ'ব